অঁ হেল্ল' মিস্ত্ৰীনি অঁ মই মানে বিল্ডিং মই বিল্ডিং এটা বনাবলৈ লৈছিলোঁ তাৰ পৰা তাৰ কাৰণে যেনিবা বাউণ্ডেৰী ৱালটো মাৰিম বুলি ভাবিছিলোঁ আপুনি আজৰি আছে নেকি বাৰু দীঘল হ'ব অক আপুনি আহি চাবহিচোন বাৰু জোখি মাখি ল'ব গছ এই দুই এজোপা আছে বাও অঁ তেনেহ'লে সুধি চাব লাগিব বাৰু জেচিবিখনও অক সুধিব লাগিব তালৈ যাব লাগিব সুধি মেলি চাম অঁ আপুনি চাই পিনি সুবিধাটো কেনেকৈ হয় ঠিকা হ'লেও ঠিকাকৈ দিম আৰু নহ'লে হাজিৰা হ'লেও হাজিৰাকৈ দিম অঁ আপুনি আহিবচোন বাৰু চাই যাব অঁ ইয়াতে আলোচনাটো কৰিম বাৰু আপোনাৰ লগতো অঁ হ'ব কালিলৈ মানে পাৰে যদি চাই লবহি সোনকালে অকনমান অঁ হ'ব